প্ৰথমতে মন কৰিবলগীয়া গেছৰ কথাটো গেছৰ চিলিণ্ডাৰৰ প্ৰতি সাৱধান হ'ব লাগে প্ৰত্যেক ৰান্ধনীৰে সেইটো প্ৰথম দায়িত্ব পাকঘৰত সোমাৱাৰ পাছতে গেছ জ্বলোৱাৰ আগতে এবাৰ চেক কৰি লোৱাটো প্ৰয়োজনীয় যে গেছৰ গেছটো বন্ধ হৈ আছেনে নাই তাৰ পিছতহে তাত জুই লাইটাৰ ইউজ কৰিফালে লাইটাৰ ব্যৱহাৰ কৰি জুই জ্বলাব লাগে তাৰ পিছতে পানীৰ কথাটো পানী ৰান্ধনীশালত যিহেতু পানীৰ ব্যৱস্থা থাকেই গতিকে পানী আৰু তেলৰ যিটো পকাত পৰিলে সেইটো পকাত পৰিলে সেইটো পিছল হৈ পৰিব পাৰে গতিকে সেইটোৰ প্ৰতিও নজৰ দিব লাগে পানীৰ ব্যৱহাৰ ৰান্ধনী এগৰাকীয়ে পানীৰ ব্যৱহাৰত যিমান পাৰি যিমান পাৰি এটা নিয়মীয়া কৈ চলিব লাগে লগাতকৈ বেছি পৰিমাণৰ পানী এনেই পেলাব নালাগে আৰু যিটো চাউল ধোৱা পানী হওক বা দালি ধোৱা পানী হওক সেইটো আকৌ ব্যৱহাৰ কৰিব পাৰি ফুলৰ গুৰিত দিব পাৰি খেতি বাটিত খেতিত ঘৰুৱা খেতিতেই দি দিব পাৰি সেইটো চাব লাগে আৰু চবতকৈ গেছৰ যিটো আমাৰ এল পি জি গেছ সেইটো প্ৰাকৃতিক এটা গেছৰপৰা ব্যৱহাৰ কৰে যিটো এবাৰ ব্যৱহাৰ হ'লে আকৌ তাক উৎপন্ন হওঁতে বছৰ বছৰ লাগে গতিকে এনেকুৱা পুনৰ নৱীকৰণ কৰিব নোৱাৰা গেছৰ ব্যৱহাৰৰ প্ৰতিও ৰান্ধনী এগৰাকীয়ে সচেতন হ'ব লাগে